হেল্ল' মই লখিমপুৰ কমলাবৰীয়াৰ পৰা কৈ আছিলোঁ মোৰ মানে বিশেষ কি হ'ল মোৰ বাৰ্থডে' পাৰ্টি এটা আয়োজন কৰা হৈছে মোৰ নিজৰে হয় তাতে মই বন্ধু বান্ধৱী একেবাৰে ধৰক এশৰ পৰা এশ ষাঠিৰ ভিতৰত হ'ব তাৰ কাৰণে আপোনালোকৰ খাদ্যটো কি কি খুৱাম কি কি নুখুৱাম সেইটোক লৈ আমি আলোচনা কৰি মেলি পালোঁগৈ যে চাওমিন আৰু ৰোল ঠিক তেনেকৈ লাগিব আপোনাৰ এশ ষাঠি এই প্লেট আপোনাৰ চাওমিন লাগিব ষাঠি পিচ আপোনাৰ ৰোল লাগিব আৰু লগতে এক কাপ এক কাপ কফি লাগিব আৰু যিহেতু আমাৰ পৰিমাণটো অলপ বেছি সেইকাৰণে আপোনালোকে যেনেকৈয়ে হওক দামটো অলপ কমাই ল'ব লাগিব আৰু দ্বিতীয়তে তাৰিখটো আজি ধৰক আজি ছয় তাৰিখ আমাৰ ন তাৰিখে লাগিব ন তাৰিখে ঠিক আপোনাৰ সন্ধিয়া ছয় বজাত আপুনি যেনেকৈয়ে হওক আমাক যোগাৰটো কৰি দিব আৰু তাৰপিছত আপুনি আমাক আঠ তাৰিখে আপুনি এক আপুনি ফোন এটা কৰি ল'ব আগতিয়াকৈ ঠিক আছে ধন্যবাদ